বাইদেউ তাঁতৰ শালৰ ব্যৱসায় কিমান কি আগবঢ়াই আছে অঁ অঁ অকল সেই অঁ অকল তাকে কৰি থ'বনে অঁ কেনেকৈ আগবঢ়াব

অঁ যোৰ কাপোৰ ব'ব পাৰিব নহয়

অঁ আৰু কেনেকৈ অঁ অঁ

গামোচা বোৱা

অঁ সেইবিলাক বিক্ৰী কৰা হয়নি অঁ অঁ

কলতাঁতো ব্যৱহাৰ কৰেনি আপোনালোকে

এতিয়া মাটিশাল ব্যৱহাৰ কৰি আছে অঁ অঁ অঁ অঁ অঁ অঁ

তাত মানুহ হয় অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ যোৰ কাপোৰবিলাক কেনেকৈ বিক্ৰী কৰে

অঁ

অঁ

অঁ অৰ্ডাৰ কৰিব লাগিব আপোনাৰ তাত তাত ব'বও যাব লাগিব

অঁ অঁ

অঁ অঁ হ'ব তেতিয়াহ'লে ৰাখিছোঁ অঁ